ওচৰৰ চহৰখনলৈ মই সঘনাই যোৱাৰ উদ্দেশ্যটো হ'ল কাৰণ মই যিহেতু কলেজ পঢ়ি আছিলোঁ তো মোৰ ওচৰৰ যিখন চহৰ তেজপুৰ চহৰ তো তাতেই মই তেজপুৰ কলেজত পঢ়ি আছিলোঁ গতিকে তাৰ বাবে সঘনাই যাবলগীয়া হয় যদিও কলেজ পঢ়ি আছোঁ তেও মোৰ নিজৰ কিছুমান কামৰ কাৰণেও চহৰখনলৈ যাওঁ যেনে ঘুৰিবলৈ যাওঁ লগৰবোৰক লগ ধৰিবলৈ যাওঁ ডা ধুনীয়া হোটেলবোৰত খানা খাবলৈ যাওঁ তেনেকৈ ধৰণৰ আৰু